নিৰান্নব্বৈ হাজাৰ নশ নিৰান্নব্বৈ এক লাখ পয়ষষ্ঠি হাজাৰ এশ সত্তৰ এক লাখ চৌব্বিছ হাজাৰ পাঁচশ ষাঠি এক লাখ চল্লিছ হাজাৰ সাতশ আশী এক লাখ ত্ৰিছ হাজাৰ পাঁচশ নব্বৈ